আমাৰ অঞ্চলত দৌলযাত্ৰা বা ফাকুৱাৰ দিনাখন গাঁৱৰ সকলো ৰাইজ মিলি ৰাধাকৃষ্ণ গোসাঁই মূৰ্তি লৈ শোভাযাত্ৰা কৰোঁ আৰু শোভাযাত্ৰা কৰি আহি সেই গোসাঁই মূৰ্তি নামঘৰত প্ৰতিষ্ঠা কৰোঁ প্ৰতিষ্ঠা কৰি সকলোৱে ইজনে সিজনক ফাকুৱা সানোঁ ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা জনাওঁ ইজনে সিজনক বছৰৰ শেষৰটি উৎসৱ ফাকুৱা ফাকুৱাৰ দিনাখন সকলোৱে আনন্দ উল্লাসেৰে দিনটো উদযাপন কৰোঁ সকলোৰে জীৱনটো যাতে ৰঙীন হৈ পৰক তাৰে কামনা কৰোঁ ইজনে সিজনক

ৰঙৰ উৎখৱ ফাকুৱা আমি তেনেদলে তেনেদৰেই সকলোৱে গাঁৱৰ সকলো ৰাইজ মিলি সুন্দৰভাৱে উদযাপন কৰোঁ বহুত ভাল লাগে দিনটোত সকলোৰে ভাল হওক তাৰে কামনাৰে দিনটো আমি সুন্দৰভাৱে উদযাপন কৰোঁ